কৃষকসকলে পোহা সঠিক জাতৰ পোহনীয়া চৰাই যেনেধৰণে বইলাৰ কয়লাৰ আদি জাতৰ ল'ব পাৰে ব্ৰয়লাৰবিলাক ঘৰত গঁৰাল বনাই ৰাখিব লাগে সিহঁতক মানুহে যতন কৰিব লাগে ভেকচিন দৰব আদি প্ৰতিদিনে দিব লাগে পানী দিব লাগে দানা সময়ত দিব লাগে আৰু সিহঁতক সদায় কাৰেণ্টৰ ব্যৱস্থা কৰিব লাগে ঠিক তেনেদৰে কয়লাৰবিলাকক দুমাহমান ৰখাৰ পিছত ভেকচিন দিয়া সৰুৰপৰা ডাঙৰ কৰাৰ পিছত ভেকচিন দিয়াৰ পিছত সিহঁতক লোকেল মুৰ্গীবিলাকৰ লগত এৰি দিব পাৰে সিহঁতক সিহঁতে গৈ বাহিৰত ডাঙৰ হৈ পেলাই পোক পৰুৱা ধৰিও খাব পাৰে ধান চাউল আদিও খাব পাৰে পানী পানী আদি মুকলি বতাহ ল'ব পাৰে কিন্তু ব্ৰয়লাৰে নোৱাৰে